অঁ হেল্ল' অঁ অঁ হেল্ল' অঁ কচোন বাৰু মোৰ লোন এটা লোৱা কথা আছে বাৰু কচোন বাৰু কি আমা খেতিটোৰ কাৰণে ল'ম বুলি ভাবিছিলোঁ ময়ো অঁ অঁ

অঁ হয় অঁ যাব লাগিছিলে অঁ মই বাৰু মোৰ বেংকৰ কথা মই ইমান নাজানোঁ বাৰু তই এনে মানে খবৰ খাতি কৰিবিচোন কোনটো বেংকত নো এনে কিমানটো হাৰত এনেকৈ লাভ হ'ব ল'লে অঁ অঁ

মই এনে পঞ্চাছ ষাঠি হাজাৰমান ল'ম বুলি ভাবিছিলোঁ তই কিমান মান ল'বি অঁ তেতিয়াহ'লে এটা কাম কৰোঁ দুইটাই দুইটাই মিলাই পিনি অলপ সৰহকৈ লৈ লওঁ তেতিয়াহ'লে এক ডেৰলাখ নে কি ক

অঁ দুইটা অঁ দুইটাই লগতে মিলাই ল'লে আমি তিনিলাখ মান লৈ লওঁ নহ'লে

অঁ অঁ অঁ তই আহি আহিবি আজি আবেলি সময়ত হ'ব দে অঁ